ইক' পাৰ্কত গ'লে বহুত ভাল লাগে তাত যাওঁতে গোটেই চাৰিওকাষে বাগানেই বাগান বহুত ধুনীয়াকে চাহ গছ লগাই ৰখা হোৱা হৈছে তাত এতিয়া বেছিদিন হোৱা নাই নতুনকে খুলিছে তাত গ'লে মানে অলপ ৰেষ্টুৰেণ্ট কম আছে তাত খোৱা বোৱা অলপ প্ৰব্লেম হয় তাত আৰু কেইখনমান এনেকুৱা ৰেষ্টুৰেণ্ট হ'লে ভাল হয় বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে অলপ অসুবিধা হয় খোৱাত তাত যদি আৰু কেইখনমান ৰেষ্টুৰেণ্ট ৰেষ্টুৰেণ্ট থকা হয় তেতিয়া বহুত সুবিধা হ'ব চাৰিওফালে আৰু তাত বহুত নতুন নতুন বস্তু বনাই থকা হৈছে কমলাবাৰীটো এতিয়া নতুন নতুন বস্তু বনাই থৈছে বনাই বনাই থকা হৈছে তাত চাচীগছ কমলা পুলি আৰু বহুতো মানে গছ ৰোৱা হৈছে গৈ ভাল লাগে তাত নদী মাজে পানী অহা হয় কাৰেংঘৰটো গৈ ভাল লাগে ৰংঘৰ তলাতল ঘৰ শিৱদৌল বহুতো জেগা আছে জয়সাগৰ পুখুৰী আছে ওচৰতে সেই পুখুৰীটো চাফা কৰা হোৱা নাই পাত গছৰ পাত পৰি লেতেৰা অলপ হৈ আছে সেইটো চাফা কৰিবলৈ মানুহ নাই কমলাবাৰীত শিশু উদ্যান আছে সৰু সৰু ল'ৰা ছোৱালী কাৰণে ভাল হয় তাত আহিলে মানে আৰু বহুত দূৰৰ দূৰৰ পৰা মানুহ অহা হয় এইফালে চৰাইদেউটো মানুহ অহা হয় এতিয়া একত্ৰিছ ডিচেম্বৰ এক জানুৱাৰী এইকেইদিন বহুত মানুহ হয় তাত দোকান মেলা বহা হয় তাত বহুতো ধুনীয়া ধুনীয়া বস্তু ওলায় কমলাবাৰীটো বহুত ধুনীয়া ধুনীয়া বস্তু এইবোৰ কিছুমান ঊলে গঁথা এইবিলাক বস্তু পোৱা যায় এইবো তাত চাব গ'লে ল'ব মন যায় বহুতো আৰু ধুনীয়া ধুনীয়া বস্তু ওলায় গ'লে পাহাৰ দেখিব পোৱা যায় বহুত সেইফালে গ'লে তাত বহুতো তাতো চাহ খেতি দেখিবলে পোৱা যায় চব ফালে চাৰিওফালে চাহ গছ চাহ খেতি কৰি ৰখা হৈছে আৰু তাত গ'লে বহুতকিখন পাহাৰো চাব পৰা যায় ইয়াতে আৰু এটা সৰু দৌল আছে দৌলটোত ইমান মানুহ নাহে সেইটো অলপ চাফা কৰিবলে মানুহ কম ইকো পাৰ্কটো বহুত নতুন নতুন বস্তু বনাই থকা হৈছে গোটেই এইফালৰ পৰা গ'লে মানে ডাঙৰ এটা পুখুৰী তাত হয়তো এতিয়া মাছ মেলিব মানে বনাই আছে আৰু খন্দুৱাই আছে পিছফালে এতিয়া যোনটো আছে এইটোৱে বহুত ধুনীয়াকৈ ৰখা হৈছে বহুত মানুহ আহে চাবলৈ তাত কমলাবাৰীটো গৈ ভাল লাগে